আজিকালি ডক্তৰৰ ওচৰলৈ যোৱা মানে বহুত টকাৰ খৰচ টেষ্ট কৰোঁতেও বহুত টকাৰ খৰচ হয় গতিকে সাধাৰণ মানুহে ডাক্তৰৰ ওচৰত গৈ চিকিৎসা কৰিব নোৱাৰে সেয়েহে কিছুমান এন জি অ' আৰু চৰকাৰে বিনামূলীয়া চিকিৎসা কেম্প গাঁৱে গাঁৱে গাঁৱে গাঁৱে অনুষ্ঠিত কৰে যাৰ যোগেদি সাধাৰণ মানুহবিলাকে যথেষ্ট উপকৃত হয় সেই কেম্পবিলাকত বিনামূলীয়াকৈ দৰৱ আৰ আদি যোগান ধৰে